অসমীয়া মানুহে তেওঁলোকৰ নিজৰ পৰিচয়ৰ বাবে আৰু নিজৰ বুলি অনুভৱ কৰাৰ কাৰণে ভাষাটো বহুত ধৰণে ব্যৱহাৰ কৰে অসমীয়া ভাষাটো সংস্কৃত ভাষাৰ পৰা অহা প্ৰচলিত হৈ অহা অসমীয়া ভাষাটোৰ বহুতো ঠাল ঠেঙুলি আছে তো অসমীয়া ভাষা বহুত ধৰণত আমি ব্যৱহাৰ কৰোঁ আমি অসমীয়া ভাষা সংস্কৃতিৰ কথা ক'ব গ'লে বহুত ডাঙৰ এটা মানে ক্ষেত্ৰ এখন আছে ভাষা সংস্কৃতিৰ অসমীয়া ভাষাৰ বহুত ঠাল ঠেঙুলি আৰু প্ৰত্যেকটো ঠাল ঠেঙুলিৰে নিজা নিজা বৈশিষ্ট্য আছে অসমীয়া ভাষা সংস্কৃতিৰ অসমীয়া সংস্কৃতি বুলি ক'লে বহুত কিবা কিবি ক্ষেত্ৰ আহি যায় বিহুৱে হওক বা আপোনাৰ বিহু আমাৰ অসমীয়াৰ মেইন প্ৰধান উৎসৱ সেনেকৈ সংস্কৃতিৰ ক্ষেত্ৰত ক'ব গ'লে অসমীয়া ভাষাটো বহুতেই চহকী অসমীয়া ভাষাত আমি নিজৰ পৰিচয় দি বুলি পৰিচয় দি বহুত ভাল লাগে বহুত এটা গৰ্ব অনুভৱ হয় অসমীয়া ভাষাত নিজকে অনুভৱ কৰি অসমীয়া বুলি নিজক অনুভৱ কৰি বহুত ভাল লাগে অসমীয়াৰ অসমৰ যিটো বু বুৰঞ্জী আছে বহুতেই চহকী অসমীয়াৰ অসমৰ অসমত এই অসমতেই বীৰ লাচিতে অসম জয় কৰিছিলে অসমৰ ভাষা সংস্কৃতি ইয়াৰ লগত বহুতেই খুবেই জড়িত আৰু নিজৰ বুলি অনুভৱ কৰিবলৈ আমি সদায় নিজৰ ভাষা সংস্কৃতিৰ ওপৰত গুৰুত্ব দিব লাগে নিজৰ সংস্কৃতি সদায় অসমীয়া সংস্কৃতিটো আমি বজাই ৰাখিব লাগিব আৰু অসমীয়া ভাষাৰ এই গুৰুত্ব আমি চাৰিওফালে বজাই ৰাখিব লাগিব যদি অসমীয়া ভাষাৰ গুৰুত্ব মানুহে অৱ অৱমাননা কৰিব বিচাৰিব পাৰে কিন্তু অসমীয়া ভাষাটো আমি প্ৰাচীন ভাষা হিচাপে ইয়াক জ জীয়াই ৰাখিব লাগিব ইয়াৰ বুৰঞ্জী ইয়াক আমি সদায় চহকী কৰি ৰাখিব লাগিব অসমখন যেনেকৈ সকলোফালে চহকী সেনেকৈ চহকী কৰি ৰাখিব লাগিব অসমীয়া ভাষাটো সদায় আমাৰ তেজত আছে অসমীয়া ভাষাৰ যিবিলাক গান হওক সাহিত্য হওক সেইবিলাক চৰ্চা কৰিব লাগে সেইবিলাক চৰ্চাৰ জৰিয়তে আমি বহুত গৰ্ব গৰ্ব অনুভৱ কৰোঁ নিজৰ বুলি অনুভৱ কৰোঁ এইবিলক যিবিলাক অসমীয়া সাহিত্য আছে যিমান মহান মহান অসমীয়া যিবিলাক সাহিত্যিকবিলাকে আমাৰ দেশখন গঢ়ি গৈছে অসমখন সেইবিলাক আমি সদায় শ্ৰদ্ধাৰে সুৱৰোঁ আৰু অসমীয়া বুলি নিজকে পৰিচয় দি বহুত গৰ্ব অনুভৱ কৰোঁ অসমখন খুবেই চহকী অসমখন বহুতেই ভাল